হেল্ল'

অঁ চবজি আছে কি চবজি লাগিব এতিয়া কুন্দুলি আছে তাৰপৰা কেৰেলা কেৰেলা আছে বেঙেনা আছে কোমোৰা আছে তাৰপৰা দাংবদী আছে দাংবদী চল্লিছ টকা মানেই কেজি এতিয়া কোমোৰাটো ওৱেট লৈ আছে কিমান ওৱেট হয় আৰু দৰব পাতি দিয়া নহয় আমি দৰব পাতি ব্যৱহাৰ নকৰোঁ আমাৰো পাইকাৰী অনা মালহে দিগদাৰ হয়

সৰহকৈ ল'লে অলপ আৰু মিলাই কৰি দিব পৰা হ'ব আৰু অঁ অঁ অঁ অঁ অঁ হ'ব